আমাৰ ঘৰত মিঠাই বৰ বেছি পৰিমাণে খোৱা নহয় কাৰণ মিঠাই আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী নহয় মিঠাই আমাৰ ঘৰত কি কেতিয়াবা আনুষ্ঠানিক অনুষ্ঠান বা আলহী অতিথি আহিলেহে কম বেছি পৰিমাণে ঘৰত অনা হয় আৰু খোৱা হয় কাৰণ মিঠাই আমাৰ স্বাস্থ্যৰ কাৰণে অপকাৰী অধিক মিঠাই খালে আমাৰ দাঁতৰ প্ৰব্লেমো হ'ব পাৰে আৰু আমাৰ অধিক মিঠাই খালে ছুগাৰো হ'ব পাৰে সেই হিচাপত আমি মিঠাই অধিক খাব নালাগে এতিয়া ঘৰতে দেখিছোঁ মোৰ পেহী বহুত মিঠাই খোৱাৰ কাৰণে তেওঁ এতিয়া ছুগাৰ সেইকাৰণে আমি মিঠাই এটা নিৰ্দিষ্ট পৰিমাণত খোৱাতো ভাল অধিক মিঠাই খালে যিদৰে আমাৰ স্বাস্থ্যৰ অপকাৰীও হয় ঠিক সেইদৰে আমি মিঠাই নাখালেও আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া অলপ আমি মিঠাই খাব লাগে কাৰণ মিঠাই খালেও আমাৰ স্বাস্থ্যৰ অকণমান ভাল ৰাখে সেই হিচাপত আমি মিঠাইটো খুব খাব লাগে একেবাৰে নোখোৱাটোও বেয়া সেয়েহে মিঠাই আমি কম বেছি পৰিমাণে চাই চিতি নিজৰ জোখ অনুযায়ী খোৱাতো ভাল